হয় মই আপোনাৰ লখিমপুৰৰ পৰা কৈছিলোঁ নিপু শইকীয়া বুলি কয় মোৰ নামটো অঁ মই আপোনাৰ কামাখ্যা মন্দিৰ যাম বুলি ভাবিছিলোঁ অঁ তাৰ বাবে আপোনাৰ সুবিধাসমূহ অলপ কওকচোন হয় কামাখ্যা মন্দিৰলৈ

হয় মই আপোনাৰ লখিমপুৰৰ পৰা গুৱাহাটীলৈ বাছত যাম হয়

হয়

হয় হয় হয়

হয় আপুনি মোক কোৱাৰ দৰে সেনেকুৱা কৰিলেই হয় মই আপোনাক মই সেইদিনাখনেই থাকিম তাৰ নেক্সট দিনাখনহে ঘৰলৈ উভতিম

ঠিক আছে আপুনি ইমানখিনি মোক সহায় কৰি দিয়াৰ বাবে আপোনালৈ ধন্যবাদ থাকিল অঁ অঁ ঠিক আছে দিয়ক